অঁ এই কথা এটা হ'ল এ মানে এটা কথা ভাবিছিলোঁ তাৰমানে বহু দিনৰ পৰা আমাৰ ঘৰৰ ওচৰৰ মানে অলপ গাঁৱৰ মানুহবিলাক কৈ আছে কি কয় অলপ তীৰ্থ ভ্ৰমণত তেনেকৈ যাৱাৰ কথা ভাবিছে সেইটো সেইটো নহয় তাহোঁন মানে কৈ আছে তাহোঁন মানে মাজুলী ছাইডত যাব খুজি আছে মই আকৌ ক'লোঁ পুৰী যোৱা এনে কোন জেগাত গ'লে ভাল হয় সেইটো ময়ো ভাবিছো তাৰমানে এখন মাজুলীত হ'লে অ' হেল্ল' হয় শুনি আছোঁ অঁ তাকেতো অঁ সেইটো যাই যাই যায় আৰু মানে আচ্ছা এটা কাম কৰো বস্তুটো নাই নাই শুনি ল তাৰমানে শুন মানুহখিনিক আগতে সুধি ল'ম বঢ়িয়াকৈ আমি যে বস্তু এটা তাহোঁন যাই কিহত যাম তেনেহ'লে এখন নাইট ছুপাৰ লৈ ল'ম গম পাইছা আৰু যদি তাহোঁন যদি কয় যে কি কয় নহয় নহয় কি আমি ট্ৰেইনত যাম তেনেহ'লে এখন আমি ইয়াৰ পৰা ধৰ বাছ বা এখন তেনেহেন গাড়ী এখন ট্রেভে ট্রেভেলাৰ বা যি লৈ যাব তেওঁলোকে গুৱাহাটীলৈ গুচি গ'লোঁ

সেইটো অঁ সেইটো মানুহজনীক সুধি লওঁ আৰু সেইটো তাতে কমলাবাৰীত ধৰ ডাইৰেক্ট আমি গুচি যাব পাৰিম অঁ ইয়াৰ পৰা তই বাছত মানুহ নিবি আৰু তাতে তই এ নি মেজিকত এখন নিবি মেজিকত মানুহ বাঃ তোৰো মাথা সেইটো যি হওক অঁ তাৰছতে যি হওক তোৰ যদি চিনাকি আছে তেনেকৈ তাতে তাৰ মানে আমাৰ বস্তুখিনি যিখিনি অতিথি প্ৰণায়নতা যেতিয়া যে হ'ল মানে মানে থকা য চা এখন লজত লজত থাকিব গ'লে আমাৰ মানুহখিনিতো হ'ব গতিকে অঁ এটা কাম কৰিবি অঁ জাহাজত নালাগে এতিয়া তাৰমানে বহু কিবা কাৰণে ধৰ পিছলি কেনে পৰি গ'লে প্র এটা গ'লে হ'ল আমি তাৰমানে কি কৰিম শুন আমি তাৰমানে ডাইৰেক্ট গুচি গ'লোঁ গুচি যাই কিনে ধৰ যদি ট্ৰেইনৰ হয় যিহত হয় হওক আৰু এতিয়া ধৰ আমি ডাইৰেক্ট গুচি গ'লো গুচি যাই কিনে ডাইৰেক্ট তাৰপৰা ফেৰি এখন লৈ কিনে মাজুলী গুচি গ'লোঁ মাজুলীত তাতে থকা থকা থকা থকাৰ কাৰণে যিখিনি অতিথি প্ৰণায়ন যিবিলাক হল থাকে সেই হলত সেই মাজুলীত আমি তাতে আমিখিনি তাতে যাই কেনে ফাৰ্ষ্ট টাইম কোনোবাখন সত্রত ধৰ আমি হল এটা লৈ কেনে তাতে আমি ৰেষ্ট ল'লোঁ ৰে ৰেষ্ট লৈ বঢ়িয়াকৈ আমি কিবা কৰিম অঁ কৰি কেনে ৰাতি থাকিলোঁ সেইটো তাৰে পিছদিনা অঁ যদি থাকিব খোজে থাকিলোঁ আৰু যদি বোলে কয় কি নহয় আমি গুচি আহিম অঁ সেই আৰু আৰু যদি তাৰোপৰি যদি কয় যে নহয় তে আৰু শিৱসাগৰ গুচি যাওঁ একেলগত তাতে যিহেতু শিৱদৌল তিৱদৌলখিনি আছেই সেই সেই যোৱা যাব অঁ সেইটো গতিকে এটা কাম কৰোঁ তই মানুহখিনি কাই কাই যায় কি যায় অঁ আলোচনা আ আৰু তোৰ এটা কথা এই বস্তুটো খৰচাটো তই কি ৰে'ট ধৰা যাব গ'লে অঁ অঁ অঁ ঠিক আছে ঠিক আছে অঁ ঠিক আছে হ'ব